অঁ

অঁ হয় অঁ আপুনি কোনে কৈছে অঁ অঁ আপোনাৰ নামটো কওক অঁ আপোনাৰ পেচেণ্ট আপুনিয়ে নেকি অঁ অঁ অঁ পাব এই এতিয়া নহয় তেওঁ দুটা বজাৰ পৰা চাব হেৰি আপোনাৰ কি হৈছে বাৰু হয় নেকি অঁ কেতিয়াৰ পৰা হৈ আছে হয়নি অঁ আপোনাৰ বয়সটো ক'ব নেকি অঁ অঁ আচ্ছা এই পেটৰ বিষটো আপোনাৰ মানে আগতেও হয় নেকি হয়নে এতিয়া হৈছে অঁ অঁ তেতিয়াহ'লে আপোনাৰ আপোনাৰ নামটো কি বুলি ক'লে অঁ অঁ অঁ আ বয়সটো অঁ অঁ অঁ ঠিক আছে আপুনি দুটা বজাত পোৱাকৈ আহিব মই আপোনাৰ নামটো লিখি থওঁ আৰু বে ফিজটো ফাইভ হাড্ৰেড অঁ অঁ অঁ আৰু কিবা বেলেগ অসুবিধা আছেনি আপোনাৰ

অঁ অঁ অঁ অঁ অঁ অঁ তাৰপাছত আপুনি হেৰি আহিব পাৰিব নহয় অঁ কাইলৈ আহিব নহ্ অঁ মই তেতিয়াহ'লে ডেটটো আৰু হেৰি আপোনাৰ হেৰিটো নামটো লিখি থওঁ অঁ আৰু আৰুতো একো নাই অঁ অঁ ঠিক আছে